হেল্ল' অ দাদা ভাল আছে নে এই মই মানে নিজে দেখা নাই যদিও কোৱা শুনিছোঁ আপোনাৰ বোলে জাৰ্ছী গৰু আছে অ মোৰ মানে গাখীৰ অলপ দৰকাৰ হৈছিল দৈও লাগে আৰু মানে এৱাও লাগিব তাকে মানে এই কিবা এটা উৎসৱ এটা আছিলে তাৰ কাৰণে দৈ গাখীৰ অলপ লাগে আৰু এৱা গাখীৰো অলপ লাগিব এতিয়া আজি হ'ল এই অসমীয়া আজি একৈচ নহয় জানো এই ত্ৰিচ তাৰিখমানে নালাগিব ত্ৰিচ ত্ৰিচ আজি একৈচ অঁ অঁ অঁ মিঠাই বনাবলৈ নিয়ে মানে অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ নহয় এতিয়া ঠাণ্ডা দিন নহয় এতিয়া মানে এই কলহ হ'লেও হ'ব অঁ দেই তাকে দিব পাৰিব নে নোৱাৰে এতিয়া মানে এ মোৰ মানে দৈটো এমুনমান লাগে আৰু ইটো পাঁচ লিটাৰমান হ'লেই হ'ব চল্লিচ লিটাৰ এনে পা এইটো ৰেটটো কিমাননো লিটাৰ অ তেতিয়াহ'লে মনে দেখোন বহুত পৰিব অ এ হয় হয় হয় অঁ অঁ নহয় গাখীৰটো ভাল পালে পইচাৰ লগত চিন্তা কৰি লাভ নাই বাৰু এতিয়া ঊনত্ৰিচ তাৰিখে পাম নে ঊনত্ৰিচে পাম নে ত্ৰিচ তাৰিখে পাম অঁ তেতিয়া মানে চিন্তাটো কম হয় নহয় জানো তাকে এডভাঞ্চ দিব লাগিব নে নালাগে অ হয় বাৰু বাৰু মই তেতিয়াহ'লে এডভাঞ্চটো দি যামহি তাকে ভকতে খাব পৰা বস্তু দিব লাগিব অ হয় হয় অ অ বাৰু এনেই কলহ চলহ বান্ধিবলৈ তমাল লৈ আহিব লাগিব নি বা তেতিয়াহ'লে মই আজিলৈ ৰাখিছোঁ বাৰু দেই বা হ'ব হ'ব মই দি যামহি বাৰু হ'ব